মোৰ প্ৰিয় খাদ্য বহুতেই আছে খাই মই ভাল পাওঁ বিশেষকৈ ফাষ্ট ফুডবিলাক খাইও মই ভাল পাওঁ কিন্তু অতি কমকৈ খাওঁ তথাপি মই যেতিয়াই মই মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ যাওঁ গুৱাহাটীলৈ গ'লে মই প্ৰায়েই আদাবাৰীত যিখন মাষ্ট বিৰিয়ানী বুলি এখন আছে তাত মই বিৰিয়ানিটো খালো কিছুদিন আগতে ইমানেই ভাল পালো মই তাৰপিছত কি কৰোঁ কেতিয়াবা মোৰ লগৰ বন্ধু বান্ধৱী গুৱাহাটীলৈ গ'লে মই সিহঁতক কওঁ যে গুৱাহাটীলে গ'লে বেলেগত নগ'লেও আদাবাৰীৰ মষ্ট বিৰিয়ানীত খাবলৈ এবাৰ যাবি তহঁতেও তাৰপিছত মানে সিহঁতেও এবাৰ গ'ল গৈ উঠি মানে মোক ফিডবেকতো দিছে ভালেই দিছে মই এতিয়া মানে সেই বিৰিয়ানী মুখত লাগিল এতিয়া মই মানে কেৱল গুৱাহাটীলৈ যোৱাৰ কথা ভাবিলেই মই মানে সেয়া হেৰি খাবৰ যোৱা কথা ভাবোঁ আৰু এনেকে মই গ'লোঁ মাজতে আৰু এবাৰ যেতিয়া গুৱাহাটীলৈ যাব লগা হ'ল মই আকৌ তাতে সোমাই দিলোঁ সোমাই দি মাষ্ট বিৰিয়ানী এটা অৰ্ডাৰ দিলোঁ অৰ্ডাৰ দি মই আকৌ খালোঁ খাই মই আৰু এটা অৰ্ডাৰ দি পেকিং কৰি ঘৰলৈ লৈ আহিলোঁ ঘৰলৈ আনি মই হাজবেণ্ডকো দিলোঁ লগতে ল'ৰা ছোৱালীকেইটায়ো খাবলৈ পালে সিহঁতেও ভালেই পাইছে খাই